এই ভালে ভালে আপোনাৰ এই এনেই বহি আছোঁ খেতি চাই আছোঁ অকণমান হয় নেকি অ মইও জহা ধানে কৰিছিলোঁ আপুনি কোনটো জহা কৰিলে অ মইও বগাটোৱে কৰিলোঁ খেতি মানে খেতি সিমান ভাল নহয় মানে পানী নাই ন' আমাৰ ইয়াত এইবাৰ বানপানীটো নাহিলে জানাইতো ধান খেতি কৰিলে অকণমাণ পানী লাগেই গুৰিত

অ মঠাউৰি ছিঙিল নেকি অ নাই নাই গম পোৱা নাই অ এইবাৰো জহাই কৰিছিলোঁ ভাবিলোঁ যোৱাবাৰতকৈ বেছি পৰিমাণে পাম চাগৈ যদি পানী আহে কিন্তু এইবাৰ পানীৰ খা খবৰেই নাই কি যে কৰিব খুজিছে নহয় ধান তলেই গ'ল নেকি পানীত অ আমাৰ এইফালে আকৌ পানীয়ে নাই এই মোন এহেজাৰমান হ'ব কিমানমান হয় অ মোনত বা দুশ বেছি বাঢ়ি যায় মানে অ অ তাকেইতো আমাৰ এইফালে অকণমান কমিয়ে আছে কিন্তু এইবাৰ বাঢ়িব যেন পাইছোঁ পানী নাই ন' ধানটোও সিমান ভাল নহ'ব এইবাৰ